সকলো মানুহে একেলগে উদযাপন কৰা আৰু সকলোৰে প্ৰিয় ধৰ্মীয় অনুষ্ঠানটি হৈছে দুৰ্গা পূজা দুৰ্গা পূজা এটা এনেকুৱা ধৰ্মীয় অনুষ্ঠান যিয়ে জাতি জনজাতিৰ ভেদাভেদক নস্যাৎ কৰি সকলোকে একতাৰ এনাজৰীৰে বান্ধে আৰু আমি সমনীয়াবোৰে লগ হৈ একেলগে উদযাপন কৰোঁ